হেল্ল' অঁ মই পামগৈ এতিয়া অকণমান আৰু পাঁচ মিনিটৰ পাছত অঁ কাৰেণ্ট ঘৰত দিলে ন এই পেছিফিকাক দিব লাগিছিলে আকৌ হয় নেকি হাঁহৰ লগত কোমোৰা কোমোৰা আছেনে নে অকল আলু দি অকল হাঁহ হা কোমোৰা আছে ঠিক আছে মই পাঁচ মিনিটৰ ভিতৰত পাই যামগৈ হেল্ল' অঁ তেখেতসকল ক'তা পোৱাাহি নাই আপুনি ক'ত আছে বাৰু হয় অঁ মোলৈ কৰা নাই মই গৈ পালেগে বাৰু মই যোগাযোগ কৰি ল'ম ঠিক আছে অকল হাঁহ মাংস হ'বনে অঁ গাহৰি আছে হয়

এৰেঞ্জমেণ্টো কৰিছে ন ঠিক আছে হ'ব দে মই পাঁচ মিনিটত পাই আছোঁ আপোনালোকে গৈ মই ফোন কৰি এই তেখেতসকলৰ লগত দীপাংকৰ ৰঞ্জিত চাংমাইৰ লগত মই লৈ যাম আৰু লগতে ওলাই গুচি যাম হ'ব আপুনি কৈ দিয়ক বেয়া পাইছে কওক আৰু পাই আছোঁগে বুলি ঠিক আছে ঠিক আছে